হেল্ল' অঁ শইকীয়া হয়নে অঁ অঁ কি কৰিছা অঁ ভালেই নহয় অঁ এই হেৰি ইঞ্জিনিয়াৰিং কলেজৰ যে এলুমিনি মিটিঙখনলৈ নিমন্ত্ৰণ দিছে নহয় অঁ যাবা নেকি অঁ কেনেকৈ যোৱাৰ প্লেনিং কৰিছা অঁ অঁ গাড়ী মানে তোমাৰ গাড়ীখন নিবানে নে বেলেগৰ গাড়ী ভাড়া কৰিছা অঁ অঁ অঁ তেতিয়াহ'লে যদি তোমাৰ গাড়ীখনকে লৈ যোৱা তেতিয়াহ'লে ময়ো লগতে যাম আৰু মোৰ লগৰ এই হেৰি যে আছিলে যে পম্পী যে তায়ো যাম বুলি কৈছে অঁ মনত আছে নহয় পম্পীক অঁ অঁ অঁ সেই পম্পীও যাম কৈছে তেতিয়া যাব পাৰিম নহয় লগতে একেখন গাড়ীতে অঁ অঁ অঁ তেতিয়াহ'লে হেৰি হেৰি কৰিবা তেতিয়া আমাৰ ঘৰফালেদিয়েই যাবাহি তেতিয়া আমাকো লগতে এইফালৰপৰা লৈ যাবা তেতিয়া সুবিধা হ'ব আৰু গোটেইখিনি যেতিয়া ইমান দিনৰ মূৰত লগ হ'ম যেতিয়া ভালো লাগিব আৰু আৰু লগৰ কোন কেনেকৈ আহে তেওঁলোককো লগ পাম আগৰ অঁ আগৰ লগৰ ল'ৰা ছালীখিনিকো লগ পাম

অঁ তেতিয়াহ'লে মই তেতিয়াহ'লে পম্পীক ক'ম আৰু তেতিয়া তোমাৰ লগতে যাম বুলি অঁ তোমাৰ লগতে তেতিয়া আটাইখিনি একেলগে তেতিয়া ভালো হ'ব একেলগে গৈ ভালো লাগিব বহুত দিনৰ মূৰত লগ ভাগো হ'ম আৰু প্ৰগ্ৰেমটোলৈ নিমন্ত্ৰণ কৰিছে যেতিয়া ভাল হ'ব কথাটো হ'ব তেতিয়া